বৰ্তমান ইণ্টাৰনেটৰ যোগেদি পোৱা জোনমনি ৰাভাৰ মৃত্যুৰ কাণ্ডটোৱেই মোৰ এটা স্মৰণীয় ঘটনা হিচাপে পৰিগণিত হৈছে গুৱাহাটী অভিমুখে আহি থকা প্ৰণৱ দাসে নিজ চকুৰে দেখিছোঁ বুলি তেওঁ প্ৰত্যক্ষদৰ্শী হিচাপে নিজেই সমাজৰ মাজলৈ ওলাই আহি কোৱাৰ পিছতো যিকেইজন ব্যক্তিৰ নাম উল্লেখ কৰিছিল জোনমনি ৰাভাৰ মাতৃয়ে কিন্তু সেইসকলক চি আই ডি আহিল চি বি আই আহিল আজি পৰ্যন্ত তেওঁলোকক সম্পূৰ্ণ জেৰা কৰি কেচটো সম্পূৰ্ণ উচিত দোষীক ধৰা পেলাই ইয়াৰ শাস্তি প্ৰদান কৰিব আজি পৰ্যন্ত পৰা নাই আৰু উত্তৰ প্ৰদেশৰ এই ড্ৰাইভাৰজন তেওঁ কম দিনৰ ভিতৰতে তেওঁ জামিন কেনেকৈ লাভ কৰিলে পষ্টমৰ্টেম কৰিছে ৰাতি জোনমনি ৰাভা তেওঁ কোনো ভিডিঅ' কল নাই তৎকালীনভাৱে পষ্টমৰ্টেম কৰাই তেওঁক ঘৰত জ্বলাই কোনো তাৰ একো নথি পত্ৰ নোহোৱাকৈ মানে ইমান তৎকালীনভাৱে কামবোৰ সম্পাদন কৰিলে এইটো এটা ইণ্টাৰনেটত চোৱা এটা বাতৰি হিচাপে মোৰ স্মৰণীয় ঘটনা হৈ আছে প্ৰথম চি আই ডি ক দিলে তাৰ তদন্ত আজি পৰ্যন্ত ওলোৱা নাই তাৰপিছত চি বি আই ক দিলে চি বি আইয়ে আজিলৈকে ইয়াৰ কোনো কি পালে কি নাই পোৱা আজি পৰ্যন্ত জোনমনি ৰাভাৰ মাতৃক আশ্বাস প্ৰদান কৰা নাই উপাই নাপাই তেওঁলোকে সমূহ ৰাভা জনগোষ্ঠীসকলে মিলি মন্দিৰত পূজা পাতলো আনকি তেওঁলোকে দিলে ইয়াৰ দোষীৰ উপযুক্ত শাস্তি পাওক বুলি উচ্চতম ন্যায়ালয়ৰ যোগেদি যদি ইয়াৰ যদি তদন্তৰ যদি সম্পূৰ্ণ দায়িত্ব গ্ৰহণ দিলেহেঁতেন নিশ্চয় ইমান দিনে ইয়াৰ কিবা এটা সমিধান ওলালেহেঁতেন আৰক্ষীৰ মাজতে গুপ্ত হত্যাৰ লেখীয়া ঘটনাটো হৈ আছে আগতে শুনি পাইছিলোঁ প্ৰফুল্ল মহন্তৰ দিনত গুপ্ত হত্যা কিন্তু বৰ্তমান এতিয়া দেখা পাইছোঁ যে আৰক্ষীৰ মাজতেই গুপ্তহত্যা হৈছে এফেয়াৰত নাম থকাৰ পিছত নাম কৰ্তন কৰি সেই কেচটো কেনেকৈ নাইকিয়া কৰি পেলালে সেইকেইজন ব্যক্তিৰ নাম কেনেকৈ কৰ্তন কৰিলে আৰক্ষীৰ মাজত এনে বেমেজালি হ'লে আচলতে ভাল নালাগে জনসাধাৰণে আৰক্ষীৰ ওপৰতে নিৰ্ভৰ কৰে কিবা এটা ন্যায় বিচাৰি যায় কিন্তু ন্যায় বিচাৰিবলৈ গ'লে আজিকালি তাৰ উচিত মূল্য বিচাৰে নানা অত্যাচাৰ কৰে সাধাৰণ মানুহ এটা সাধাৰণ অপৰাধ এটা কৰিলে তেওঁক বেতেৰে কোবায় ভৰিৰ তলুৱাত মাৰে কাৰেণ্টৰ শ্বৰ্ট দিয়ে কিন্তু জোনমনিৰ ক্ষেত্ৰত তাৰ বিচাৰ তদন্তটো প্ৰক্ৰিয়াটো একো হোৱাই নাই তেওঁলোকে উচিত তদন্ত পালে ইয়াৰ শাস্তি কি হ'ব বৰ্তমান জি পি সিং ডাঙৰীয়াই কিন্তু যিখিনি এতিয়া পদক্ষেপ লৈছে আৰক্ষী বিভাগৰ ফালৰপৰা তেওঁলোকে কোনোবাই যদি নাবালিকাক যৌন সম্পৰ্কত লিপ্ত হয় তেওঁৰ চাকৰি যাব বুলি তেনেকৈ কেইটামান

কেইটামান মানে তেওঁ হেৰি ধাৰা নিৰ্দেশ কৰিছে সেই ধাৰা অনুপাতে এতিয়া ধৰক বিমান ৰয়ে এটা ভিডিঅ' ৰেকৰ্ডিং কৰিছিলে তেওঁ ধৰক এতিয়া চাকৰিৰ পৰা নিলম্বন হৈছে তেনেকৈ বহু কেইজন ব্যক্তি আচলতে আৰক্ষী বিভাগটোৱে একেবাৰে বদনামত আনিছে আৰক্ষীয়ে মানুহৰ জনসাধাৰণৰ হিতাৰ্থে কাম কৰিব লাগে কিন্তু তেওঁলোকে অকল পকেটটোৰ কথাই চিন্তাই কৰেনে নাই ৰাইজৰ কথাই চিন্তা কৰে তেওঁলোকে জানিব কিন্তু সকলো আৰক্ষী বিভাগৰ মানুহ সকলোৱেই বেয়া নহয় তাৰে দহ শতাংশ মনুহ বেয়া কাৰণে গোটেই আৰক্ষী বিভাগটোৱেই বদনামত পৰিবলগীয়া হৈছে নকল সোণ আৰু নকল টকা লখিমপুৰ জিলাত চলিয়ে আছে কিন্তু তাৰ ভাগটো ডাঙৰ ডাঙৰ ডাঙৰ বিষয়াই ইয়াৰ ভাগ খাই আছে গতিকে আনন্দ মিশ্ৰ ডাঙৰীয়া অহাৰ পিছত সাধাৰণ এটা মুখৰ বাক্যতে সকলোৱেই চাৰিণ্ডাৰ কৰি পেনি হাজিৰ হ'ল কিন্তু অতদিনে ইয়াত বহুত এচ পি থাকি গ'ল কিন্তু সকলোৱে ভাগহে খাই থাকিলে কিন্তু ইয়াৰ বিচাৰটো কোনেও নকৰিলে